অঁ কোৱাচোন অঁ হয় তুমি কোন বাৰু

অঁ মোৰ ভালে তুমি কোন অঁ নামটো কোৱাচোন বাৰু অঁ অঁ অঁ পালোঁ পালোঁ অঁ আহিবা আকৌ অঁ আমাৰ ইয়াততো এতিয়া বিহুতো আমাৰ তিনিটা কাতি বিহু ৰঙালী বিহু ভোগালী বিহু আৰু কাতি বিহু এতিয়াতো আমাৰ ভোগালী বিহু আহি আছে মাঘ বিহু মানে তাৰপিছতে মাঘ বিহুত আমি সকলোৱে মিলি জুলি আমি প্ৰথম বিহু প্ৰথম দিনাখনি আমি সকলোৱে মিলি জুলি আমি সকলো পুৰুষ মহিলা সৰু ল'ৰা ছোৱালী সকলো মিলি আমি খানা খাওঁ পিছদিনাখনি আমি সেইদিনাখনি খানা খোৱা দিনাখনি আমি সকলোৱে মেজি ৰখোঁ ভেলাঘৰ বনাই মেলি তাত আমি থাকোঁ কিছুমানে সেই সেইটো মানে কেতিয়াবা সেদিনাখিনি চুৰ কৰিবলৈও যায় জপনা নঙলা কিবা কিবি চুৰ কৰে হাঁহ কুকুৰা পিছদিনাখনিনি আমি সকলোৱে এক এককলগ হৈ আমি মেজি জ্বলাওঁ মেজি জ্বলাবলে আমাৰ চাৰিটাই জ্বলায় মানে মেজিটো ৰাতিপুৱা গা চা ধুই মেলি ৰাতিপুৱা মেজি জ্বলায় মেজি বনাই মেজি জ্বলাই আমাৰ তাৰপিছত আহি মেলা উদযাপন কৰা হয় তাত আমি বিভিন্ন ধৰণৰ খেল খেলিব পাৰোঁ কাবাডী দৌৰ জাপ সকলোৱে খেলিব পাৰে তাত ডেকা বুঢ়া জীয়ৰী বোৱাৰী তেনেদৰে আমি আমি আকৌ সেইদিনা ৰাতিপুৱাই আমি ৰাতিপুৱা মানে সকলোৱে জলপান চলপান খাওঁ লগতে লগ লাগি সকলোৱে তাৰপিছত তেনেদৰে আমাৰ মাঘ বিহুটো উদযাপন কৰা হয় আৰু ৰঙালী বিহু মানে যোনটো আমাৰ বহাগ বিহু সেইটো বিহুত আমি আমাৰ সেইটো বিহু ৰঙালী বিহুটো আমাৰ সাতদিনীয়া প্ৰথম দিনাখনি আমাৰ হয় মানুহৰ বিহু কুটুম বিহু গৰু বিহু ঠিক সেনেদৰে আমাৰ সেই সাতটা দিনত সকলোৰে এটা এটা নাম আছে প্ৰথম দিনাখনি আমি গৰু গা ধোৱাও সকলোৱে গাঁও মানুহ লগ লাগি গৰুক আমি মাহ হালধি লগাই গা ধুৱাওঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এই বুলি কৈ মেলি আমি গা চা ধুৱাই মেলি গৰুক পঠিয়াই দিওঁ তাৰপিছত লগ লাগি পিনে আম আমিৰলি টোপ বিচাৰোঁ যিহেতু বহাগৰ বিহুত প্ৰথম গৰু বিহুৰ দিনাখনি আমি এশ এবিধ শাক খাব লাগে তেতিয়া আমাৰ বেমাৰ আজাৰ পৰা আমি দূৰ হ'ব পাৰোঁ সেই এশ এবিধ শাক যিহেতু আমি নেপাওঁ যিহেতু এশ এটা বস্তু খায় সেইবাবে আম আমি আমৰলি টোপ বিচাৰি সেয়া হতি আমি পঁইতা ভাত খাওঁ পঁইতা ভাত খাই মেলি আমি সেইদিনাখনি আমি ক'তো যাব নালাগে কিন্তু কিছুমানে যায় সেইদিনাখিনি আমি ঘৰতে থাকোঁ আলহী চালহী আহে ঘৰৰ পৰিয়ালৰ মানুহবিলাক সেইবিলাকক আমি চাহ জলপান দিওঁ খাওঁ লগতে পিছদিনাখনি আহে আমাৰ মানুহৰ বিহু মানুহৰ বিহুৰ দিনাখনি আমি সকলোৱে নতুন কাপোৰ পিন্ধোঁ ইজনে সিজনৰ ঘৰলে যাওঁ ডাঙৰে সৰুক সেৱা কৰে আশীৰ্বাদ লয় তাৰপিছতে সেইদিনা আমি সকলোৱে লগ লাগি সেইদিনাৰ পৰা আমাৰ আমাৰ মানুহৰ বিহু মানে সেইদিনাৰ পৰা আমি সকলোৰে ঘৰ চোতালে চোতালে বিহু গাঁওগে ডেকা জোৱাৰী জীয়ৰীবিলাকো গায়গে বুঢ়াবিলাকো গায়গে চবেই সৰু সৰু ল'ৰা ল'ৰা ছোৱালীসকলেও বিহু কৰেগে হুঁচৰি গোৱাই হুঁচৰি গাই জেং বিহু গোৱাই জেং বিহু গায় ঠিক তেনেদৰে আমি বিহু কৰোঁ তাৰপিছত আমি বহাগৰ বিহুত আমাৰ বহুতো প্ৰগেম আজিকালি বহুতো অনুষ্ঠানৰ অনুষ্ঠিত হয় বিহুৰ মেলা সেইবিলাক আমি চাবলে যাওঁ সকলোৱে লগ লাগি ওচৰৰ জেগা হ'লে খোজকাঢ়ি যাওঁ দূৰ হ'লেও আমি যাওঁ গাড়ী মটৰৰ সহায়ত ভাল লাগে তেনেদৰে অলপ ফূৰ্তি ফাৰ্তা কৰোঁ তেনেদৰে আমাৰ ছদিন বিহুটো পাৰ হয় তাৰপিছত আহিলে আমাৰ কাতি বিহু কাতি বিহুত আমি সকলোৱে কাতি বিহুত কাতি বিহুত যিহেতু আমাৰ পথাৰত ধান থাকে তাত আমি চাকি বন্তি জ্বলাওঁ তুলসী তলত চাকি জ্বলাই মেলি সকলোৱে ভক্তিভাৱে আমি সকলোৰে ঘৰত গৈ তুলসী তলত সেৱা জনাওঁ প্ৰাৰ্থনা কৰোঁ তাত প্ৰসাদ প্ৰসাদো দিয়ে আমাৰ প্ৰসাদ খাই মেলি আমি সকলোৱে সকলোৱে আমি প্ৰাৰ্থনা কৰি মেলি তেনেদৰেই আৰু আমাৰ বিহুবিলাক উযাপন কৰা হয় মাঘ বিহুটো এতিয়া মাঘ বিহুটো আহি আছে মাঘ বিহুটো আমাৰ সকলোৰে বহুত প্ৰিয় প্ৰিয় মানে গোটেইকেইটা বিহুৱেই প্ৰিয় কিন্তু আমি এইবিলাক বিহুত মানে মাঘ বিহুটো ৰাতিৰ লগতে সকলোৱে থাকি মেলি চুৰ তুৰ কৰিবলৈ যোৱা এইটো মানে আমাৰ এইটো আমি সকলোৱে সকলোৱে কৰোঁ অঁ অঁ আহিবা আকৌ আহিলে ফোন কৰিবা তুমি মোক অঁ অঁ